শিক্ষানীতি সঘনে সলনি হৈ থকাটো কিমান যুক্তিযুক্ত বুলি ক'লে মই ভাবোঁ এইটো

সম্পূৰ্ণ যুক্তিহীন যিহেতু বৰ্তমান শিক্ষানীতিৰ যিবোৰ শিক্ষানীতি যিবোৰ চিলেবাছ আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত দিছে ছাত্ৰ ছাত্ৰীয়ে সেই চিলেবাছসমূহক লৈ বহুত বিপাঙত পৰা আমি দেখিব পাইছোঁ এতিয়া শিক্ষা শিক্ষা আয়োগে যেতিয়াই মন যায় তেতিয়াই তেওঁলোকৰ চিলেবাছবোৰ সলনি হৈ থাকে তাৰ ফলত আমাৰ ল'ৰা ছোৱালীবোৰ বিপাঙত পৰিছে আগতে আমাৰ ক্লাছ ফাইভৰপৰা টেনলৈকে যিটো ধাৰা আছিলে পৰী এই বছৰেকীয়া ছমহীয়া পৰীক্ষা বছৰেকীয়া পৰীক্ষা আদি কৰি সেই ছমহীয়া পৰীক্ষাৰ ছমহীয়া পৰীক্ষাৰ মূল্যায়ন বছৰেকীয়া পৰীক্ষাত বছৰিকাৰ মূল্যায়ন শিক্ষকে কৰে কিন্তু এতিয়া এনেকুৱা এটা হৈছে মানে তাহাঁঁতক বিভিন্ন এটা বছৰত কেইবাবাৰো পৰীক্ষা পাতিব লগা হৈছে গতিকে সেই কেই কেইবাবাৰো পৰীক্ষা পাতিব যাওঁতে শিক্ষকসকল শিক্ষকসকল যাতে তেওঁৰ হাৰশাস্তি হৈছে আৰু ছাত্ৰ ছাত্ৰীও মানে স্থিৰকৈ এটা বিষয়ৰ ওপৰত নিৰ্দিষ্টকৈ তেওঁলোকে মনোনিৱেশ কৰিবপৰা নাই কাৰণ পোন্ধৰ দিনৰ বা এমাহ দুমাহৰ মাজে মাজে যেতিয়া পৰীক্ষাবোৰ হ'ব সেহেঁতি পৰীক্ষালৈ অকল পৰীক্ষাত প্ৰস্তুত হ'বৰ কাৰণেই সেহেঁতি কিতাপখন পঢ়ে পৰীক্ষাত নম্বৰ পাবৰ কাৰণে কিতাপখন পঢ়ে কিতাপখন সেহেঁতি খৰচী মাৰি পঢ়িবলৈ তেওঁলোকে সেই সুবিধাটো পোৱা নাই বুলি মই ভাবোঁ গতিকে সময় সাপেক্ষে ছমহীয়া বছৰেকীয়া পৰীক্ষা পাতি আগতে আমি যিটো মূল্য মূল্যায়ন কৰোঁ সেই মূল্যায়নটো কৰিলে ছাত্ৰ ছাত্ৰীৰ সুবিধা হ'ব বুলি ভাবোঁ আৰু সঘনে সলনি হৈ থকাত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকেও বহুত উজুতি খাবলগীয়া হৈছে